হেল্ল' গোলাঘাট শৰ্মা এজেঞ্চী হয়নে অ' মোক এটা কাইলৈ গেছ লাগিছিলে ভ্ৰম কেম্পিং ভ্ৰমণৰ কাৰণে মই দৈগুঙৰ পৰা ক'লোঁ অ' কাইলৈ দৈগুঙত হেৰি কৰি দিব পাৰিবনে সোনকালে অকণমান দিব লাগিব খালী অ' মোৰ নম্বৰটো লৈ লওকচোন নাইন ছেভেন জিৰ' ছেভেন থ্ৰী